আমি যেতিয়া চব্জি বনাওঁ আৰু সেই চব্জি কাটোতে বাকলিবোৰ যে ৰয় সেই বাকলিবোৰ ৰওঁতে সেইবিলাক বাকলিবোৰ আমি এজেগাত থৈ দিওঁ থৈ পেলাই সাৰ বনাওঁ সাৰ বনাই পেলাই আমি গাৰ্ডেনত দিওঁ দিলে শাক পাচলিবিলাক ৰোওঁ বজাৰৰ বিলাকতো চব সাৰুৱায়েই গতিকে আমি সাৰ সেই সাৰ বনাওঁ বনাই পেলাই আমি গাৰ্ডেনত ৰুওঁ যেনেকৈ পানীলাও ৰুলোঁ ৰঙালাও ৰুলোঁ যিকোনো মানে শাক পাচলি ভেণ্ডি বেঙেনা তিয়হঁ জিকা এইবিলাকক আমি সাৰ কৰি উৎপন্ন কৰোঁ